মোৰ প্ৰিয় খেল বুলি ক'ব গ'লে বক্সিং ক্ৰিকেট ফুটবল তাৰপাছত আপোনাৰ ভলীবল টাইকাণ্ডো কিক বক্সিং বিশেষকৈ মোৰ অকলে খেল ভাল লাগে গ্ৰুপত মোৰ খেল ভাল নালাগে সেইবাবে মই বক্সিংটো মোৰ প্ৰিয় খেল আৰু আপোনাৰ বহুতো খেলো আছে মোৰ প্ৰিয় বক্সিংটো কিন্তু মোৰ বেছি প্ৰিয় আৰু তাৰো আমাৰ ইয়াত মই বহুতো খেলৰ লগতো জড়িত আছোঁ বক্সিং প্ৰায় মই বহুতো খেলিও পাইছোঁ বহুতো জেগাত খেলিও আহিছোঁ যেনেকৈ আপোনাৰ ডিব্ৰুগড়ত খেলিছোঁ লখিমপুৰত খেলিছোঁ দুলীয়াজানত খেলিছোঁ তেনেকৈ আপোনাৰ বক্সিঙো খেলিছোঁ আপোনাৰ আমাৰ ফুটবলৰ টিম গৈও বহুতো জেগাত খেলি আহিছোঁ ফুটবলৰ খেলি আহিছোঁ আমি তাৰপিছত টাইকাণ্ডো খেলি আহিছোঁ আৰু চেছ চেছটো এটা বহুত ভাল আই কিউ গেম আপুনি চেছটো খেলিব পাৰে চেছ খেলে মানুহৰ কিউ বহুত বাঢ়ে তাৰ পাছত বক্সিঙৰ মোৰ প্ৰিয়গৰাকী হৈছে লাভলীনা লাভলীনা এজন এগৰাকী বহুত ভালো প্লেয়াৰো হয় তেওঁক দেখি মই বহুতো মানে বহুতো আগুৱাই যাবলৈ শক্তিও পাইছোঁ তেওঁ আমাৰ ইণ্ডিয়া ফালৰপৰা গৈ অলিম্পিকত নাম উজ্বলাই তুলিছে মইও তেনেকৈ উজ্বলাই তুলিব পাৰোঁ লগতে মোৰ ফুটবলৰ কিষ্টানো ৰণাল্ডো ৰণাল্ডো এজন বহুত ভাল ফুটবলাৰ তেওঁ এজন বহুত দুখীয়া ঘৰৰ ল'ৰা আছিল তেওঁ যে এজন বহুত কষ্ট কৰি বহুত কষ্ট কৰিও যাতে তাৰ নাম গোটেই আমাৰ ইণ্ডিয়াত নহয় গোটেই জগতে চিনি পায় তেওঁক তেওঁ এনেকুৱা বহুতো কষ্ট কৰিয়েই পাইছে আৰু আপোনাৰ বিৰাট কোহলি বিৰাট কোহলিয়েও বহুতো কষ্ট কৰিলে তেওঁ বহুতো চেঞ্চুৰিও মাৰিছে আপোনাৰ আৰু আছে ধোনী আছে ধোনী তেওঁ বহুত কষ্ট কৰিছিল তেওঁ সৰুৰে পৰাই মিডিল ক্লাছৰ আছিল বহুতো কষ্ট কৰিও তেওঁ ৰেলৱে'ত কাম কৰি তাৰ তাৰপাছত বহুতো কষ্ট কৰিও আমাৰ ইণ্ডিয়াৰ ফালৰপৰা খেলি পিনে ইয়াতে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিলে আপোনাৰ আৰু বহুতো আছে খেলৰ লগত জড়িত ময়ো আছোঁ ময়ো খেলি আহিছোঁ যাতে ময়ো খেলি এটা নাম কৰিব পাৰোঁ আমাৰ ইণ্ডিয়াত তেনেকুৱা খেল মানুহৰ এটা ভাল খেলিব লাগে সকলোৱে ফুটবলৰ বহুতো ফুটবলত আপোনাৰ এঘাৰজন প্লেয়াৰ থাকে সেই এঘাৰজনৰ প্লেয়াৰৰ ভিতৰত আপোনাৰ মোৰো এজন বন্ধু আছিল তেওঁ বহুত ভালো খেলিছিল বেডমিণ্টনো খেলিব পাৰে আপুনি মেচি মেচি আছে ফুটবলৰ মেচি তাৰপিছত ৰনাল্ডো ক্ৰিকেটৰ আছে বিৰাট কোহলি ধোনী তাৰপিছত ফুটবলৰ সুনীল চেত্ৰী তাৰপিছত ক্ৰিকেটৰ আছে শচীন তেণ্ডুলকাৰ আৰু বহুতো আছে এইকেইজন বহুত ভালো খেলে তেওঁ বহুতো কষ্ট কৰি আহিছে যাতে তেনেদৰে আগুৱাই যাওক যাতে ময়ো তেনেকৈ কষ্ট কৰি যাতে আগুৱাই যাব পাৰোঁ তেওঁ বহুত মোৰ প্ৰিয় খেল বুলি ক'ব গ'লে ফুটবলো খেলোঁ মই বহুত ভালো খেল খো খো আছে তাৰ পাছত মই বিশেষকৈ এনেকৈ অকলে থাকিলে প্ৰেক্টিছো কৰি থাকোঁ দৌৰ আপোনাৰ দৌৰৰ সীমা দাস আছে সীমা দাস বহুত কষ্ট কৰি তেওঁ জোতা নিপিন্ধাকৈ পথাৰত খালী ভৰিৰে দৌৰি পিনে এটা ভাল ইমান কষ্ট কৰি মিডিল ক্লাছৰ আছিল তেওঁ ইমান কষ্ট কৰি পিনে যাতে গোটেই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিলে অলিম্পিকত অলিম্পিকত গ'ল্ড পাই পিনে তেওঁ এজন বহুত ভাল খেলুৱৈ লাভলীনাও তেনেকৈয়ে বহুত ভাল কষ্ট কৰি পিনে তাতে আমাক অলিম্পিকত ৰিপ্ৰেজেণ্ট কৰিলে ইণ্ডিয়াক ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি তেনেকৈ বহুতো চাকৰি কৰি আছে তেওঁ এতিয়া ডি এছ পি চাকৰি পালে লাভলীনাও পালে ডি এছ পি চাকৰি সীমা দাসেও পালে বহুত ভালো খেলুৱৈ তেওঁলোক আৰু বহুতো পালে আপোনাৰ ধোনীয়ে পাইছিল ৰে'লৱে'ত এতিয়া আপোনাৰ ধোনীয়ে কৰি আছে আপোনাৰ আৰ্মীত তেনেকৈয়ে যাতে ময়ো ভাল এজন খেলুৱৈ হৈ পিনে যাতে আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তেনেকৈ খেলি পিনে মই যাতে